ধ্যান হ'ল এক গভীৰ মনৰ প্ৰাৰ্থনা বিশেষকৈ ৰাতিপুৱা মই ত্ৰিছ মিনিটৰ পৰা পঞ্চল্লিছ মিনিট সময় ধ্যান কৰোঁ ধ্যান কৰোঁতে মোৰ কোনো ধৰণৰ অসুবিধা নহয় আৰম্ভণিতে নতুন ব্যক্তি হ'লে কিছুমান অসুবিধা হয় তেওঁলোকৰ মন অস্থিৰ হৈ থাকে টোপনি টোপনি ভাৱ আহে ৰাজহাড় ডালত অলপ বিষ অনুভৱ হয় মনটোলৈ বিভিন্ন ধৰণৰ চিন্তা আহি থাকে কিছুমান মানুহে চিন্তা শূন্য কৰিব বিচাৰে কিন্তু চিন্তা শূন্য কৰাটো সম্ভৱ নহয় আমি চিন্তামুক্ত কৰিবহে চাব লাগে আমি ধ্যান কৰোঁতে উশাহ নিশাহ ওপৰত গুৰুত্ব দিব লাগে পূৰ্বৰ চিন্তাসমূহ পাহৰি আমি নতুন পৱিত্ৰ চিন্তাধাৰা মনলৈ আনিব লাগে যাতে মনটো শান্তিপূৰ্ণভাৱে কাৰ্য্য়ত অগ্ৰসৰ হয় ধ্যান অলপ টাইম কৰিবলৈ অভ্যাস কৰিব লাগে অলপ অলপ সময় কৰাৰ অভ্যাস কৰাৰ পিছত বহুত সময় ধ্যানত থাকিব পাৰিব